হেল্ল' বাইদেউ

বাইদেউ জাগাটো বহুতখিনি আছে তেজপুৰত এতিয়া আপুনি ক'ত ক'ত ফুৰিব

অ' হয় বাইদেউ আপুনি যদি এদিনত ফুৰিব বিচাৰে দিনটোত আপুনি চাৰি পাঁচটা জাগাহে চাব পাৰিব যেনেকৈ পাৰ্ক আছে চিত্ৰলেখা পাৰ্ক কনকলতা পাৰ্ক এইফালে অগ্নিগড় আৰু আমাৰ এইফালে মহাভৈৰৱ মন্দিৰ এইফালে মাইথান এইবিলাকে আছে বাইদেউ

বেছি নালাগে তিনি চাৰি কিলোমিটাৰৰ আণ্ডাৰত হ'ব বেছি দূৰত নাই মানে গাড়ী যায় মানে আপুনি টমটম ল'ব টমটম ল'ব লাগিব কিছুমান জাগাত গাড়ী নাযায় অলপ খোজকাঢ়িবও লাগিব চিত্ৰলেখা পাৰ্ক আছে এইফালে আপোনাৰ কনকলতা পাৰ্ক আৰু কি কয় অগ্নিগড় মহাভৈৰৱ মন্দিৰ তাৰপিছত মাইথান এইবিলাকেই আছে অগ্নিগড় আপোনাৰ মিচন চাৰিআলি পৰা চাৰি পাঁচ কিলোমিটাৰ হ'ব মানে অগ্নিগড়ৰ পৰা এক কিলোমিটাৰ আণ্ডাৰত আছে বেছি দূৰ নাই হয় খোজ কাঢ়িও যাব পাৰিব মানে অগ্নিগড়ৰ পৰা চিত্ৰলেখা পাৰ্ক এক কিলোমিটাৰটো আপুনি খোজ কাঢ়ি ঘূৰিব পাৰে আৰু যদি অলপ আপুনি দূৰত যাব বিচাৰে মন্দিৰবিলাকত তেতিয়াহ'লে আপুনি টমটমত যাব লাগিব

হয় হয় আহিলে আপুনি কণ্টেক কৰিলে মোক পাই যাব ঠিক আছে